ক্ৰিকেটৰ বিষয়ে মই ভালেই জানো মানে ক্ৰিকেটটো বেছি ভাল লাগে আৰু মোৰ প্ৰিয় খেল ক্ৰিকেটেই মানে ক্ৰিকেট বেছিকৈ চাওঁ আৰু ক্ৰিকেট মানে বহুত টুৰ্ণামেণ্ট পাতে ক্ৰিকেটৰ আই এপ ইণ্ডিয়া যেনেকৈ টুৰ্ণামেণ্ট পাতে আই পি এল তাৰপিছত অষ্ট্ৰেলিয়াত পাতে বি বি বি পি এল তাৰপিছত বাংলাদেশত বি বি এল তাৰপিছত পাকিস্তান প্ৰিমিয়াৰ লীগ পাতে এইবিলাক বহুত প্ৰিমিয়াৰ লীগ পাতে আৰু তাৰ ভিতৰত ইণ্ডিয়াৰ ভিতৰত মানে প্ৰিমিয়াৰটো প্ৰিমিয়াৰ লীগটো মানে ডাঙৰ প্ৰিমিয়াৰ লীগ সেইটো মানে নামী দামী প্ৰিমিয়াৰ লীগ তাত সব বহুত দেশৰ খেলুৱৈসকলে পাৰ্টিচিপেট কৰিব পাৰে তাৰ পাছত আমাৰ ইণ্ডিয়া টিমৰ কেপ্তেইন মানে আছিল যে মহেন্দ্ৰ সিং ধোনী ইয়াক মই মানে কেপ্তেইনক হিচাপত ইয়াক সিয়ে বেছি মানে ফেমাছ আৰু ইয়াক মানে বহুতে ভাল পায় আৰু কুল বুলিও মাতে কেপ্তেইন কুল বুলি মাতে তাৰপিছত হ'ল বিৰাট কোহলী সি বিৰাট কোহলী মোৰ প্ৰিয় খেলুৱৈ মানে বহুত ভাল পাওঁ ইমানে সিদিনা সেই হৈছে শতকটো কৰি ইংলেণ্ডৰ লগত মানে সি ই কৰিল আৰু শচীনৰ ৰেকৰ্ডটো ভাঙি দিলাক তাৰপিছত ম'স্ত হায়েষ্ট ৰাণ মানে এটা চিজনত সি আৰ অ ডি আই খেলত তাৰপিছত টি টুৱেণ্টিটো হায়েষ্ট ৰেকৰ্ড ইয়াৰ ফিফটি হায়েষ্ট এশ হায়েষ্ট তাৰপিছত চেকেণ্ড ৰোহিত শৰ্মা সিয়ে এটা ইনিংচত হায়েষ্ট মানে ফিফটি অভাৰৰ ইনিংচত হায়েষ্ট ৰাণ কৰা প্লেয়াৰ যদি আছে ৰোহিত শৰ্মা আছে সি টু চিক্সটি চেভেন ৰাণ লৈছিল মানে তাৰপিছত বলাৰ আছে বহুত আমাৰ ইণ্ডিয়া টিমত বৰ্তমান খেলৰ খেলা প্লেয়াৰকেইটা হ'ল বিৰাট কোহলী ৰোহিত শৰ্মা তাৰপিছত মহম্মদ চিৰাজ মহম্মদ শামী বুমৰাহ তাৰপিছত তাৰপিছত কে এল ৰাহুল আৰু আছে বহুত মানে তাৰপিছত তাহ'লেও খেলে আৰু আমাৰ আই পি এল ত মানে আগত আছিল আঠটা টিম বৰ্তমান দহটা হৈছে মানে এই আই পি এল টিমটোত মই কে কে আৰক বেছি ছাপৰ্ট কৰোঁ ক্ৰিকেটটো মানে কে কে আৰ আগৰ পৰাই ক্ৰিকেটত যদি ক্ৰিকেটৰ প্ৰিমিয়াৰ লীগ আই আই পি এলটো মানে সেইটো মানে কে কে আৰকে ছাপৰ্ট কৰোঁ আৰু চেকেণ্ড অপশ্যন হ'ল বাংগালোৰ কাৰণ তাত মোৰ প্ৰিয় খেলুৱৈ আছে বিৰাট কোহলী আৰু ক্ৰিকেটত এটা ইনিংচত সৰ্বাধিক মানে ৰাণ কৰা প্লেয়াৰ মানে বহুত ফেমাছ আৰু এ বি ডেভিলিয়াৰ্ছ আছে মানে আগতে ক্ৰিকেটৰ যিটো বেট সেইটোৰ কোনো কালাৰ বা কোনো চাইজ নাছিল এইটো মানে এইট্টিন চেভেণ্টি চিক্স নেকি সেই মানতে মানে এইটো কি কৰা হয় মানে এই পাৰ্মানেণ্ট ই কৰা হয় আৰু এইবিলাক হাৰ্মেণ্টৰ নিচিনা যিটো ক্ৰিকেট খেল হয় সেইটো মানে আই চি চি ৰ আন্দাৰত হয় আৰু আই চি চি গীনিজ বুকত মানে বহুত নিয়ম আছে এইগিলা মানে ই লেগ ষ্টাম লেগ ষ্টামৰ বাহিৰেদি বল গ'লে সেইটো ৱাইড বল বুলি কয় আৰু সেই আকৌ যদি বেছি ওপৰেদি বল যায় সেইটোক ন' বল বুলি কয় তাৰপিছত ক্ৰিকেটত মানে দুটা এম্পেয়াৰ থাকে এটা হ'ল এটা হ'ল এম্পেয়াৰ যিটো বলাৰৰ বলাৰৰ দিশত থাকে আৰু এটা হ'ল লেগ এম্পেয়াৰ মানে লেগ এম্পেয়াৰ দিয়া হয় মানে হাই ন' যিটো আছে সেইটো চাবলৈ আৰু হাই ওৱাইড যিটো বাউঞ্চ ওৱাইড সেইটো চাবলৈ তাৰপিছত আৰু ইফালে থকা এম্পেয়াৰটো সেইটো মানে এল বি ডব্লিউ দেখে তাৰপিছত বলাৰ দাগ পাৰ কৰি বল কৰেনে নাই সেইটো ন' হয়নে নাই সেইটো দেখে তাৰপিছত যদি সিহঁতে পৰামৰ্শ ল'ব নোৱাৰে তাৰপিছত থাৰ্ড এম্পেয়াৰ থাকে ক্ৰিকেটত সেইটোত মানে দেখাই দিয়ে তাৰপিছত থাৰ্ড থাৰ্ড এম্পেয়াৰ মানে চুৰ কৰিব নোৱাৰি তাৰ দিয়ে তাৰপিছত যদি আম্পায়াৰে কিবা ডিচিশ্যন দিওঁতে ভুল হয় বা প্লেয়াৰে সেইটো মানি ল'ব নোৱাৰে তেতিয়া প্লেয়াৰে সেইটো ক্ৰিকেটত সেইটো ডি আৰ এচ ল'ব পাৰে সেইটোৱে